অসমীয়া ভাষীসকলে নিজৰ দৈনন্দিন জীৱনত যোগাযোগত বহুতো বাহিৰৰ ভাষা ব্যৱহাৰ কৰে তাৰে ভিতৰত ইংৰাজী বেংগলী হিন্দী ভাষা আদি ৰাতিপুৱা শুই উঠিয়েই ইজনে সিজনক সু প্ৰভাত বুলি নকৈ গুড মৰ্ণিং বুলি কয় ই এটা ইংৰাজী শব্দ তাৰে পাছত দাঁত মাজিবলৈ লয় কিন্তু মুখেৰে কয় যে দাঁত ব্ৰাছ কৰি আছোঁ তেনেকুৱা আন আন শব্দ হৈছে অসমীয়াত টেবুলখনক মেজ বুলি কয় এই টেবুলটো হৈছে অসমীয়া শব্দ নহয় ইয়াৰ অসমীয়া প্ৰকৃত অসমীয়া শব্দটো হৈছে মেজ যেনে স্কুলৰ কক্ষত ল'ৰা ছোৱালীবিলাকে কয় ঐ মোৰ বেগটো টেবুলত থৈ দে এই এটা বাক্যতে দুটা ইংৰাজী শব্দ ব্যৱহাৰ কৰি আছে তেওঁলোকে এটা হৈছে বেগ যিটো শুদ্ধ অসমীয়াত মোনা বুলি কয় আৰু আনটো হৈছে টেবুল যিটো শুদ্ধ অসমীয়াত মেজ বুলি ক'ব লাগে আন আন শব্দ হৈছে চিনেমা চিনেমাটো আমি সকলোৱে কওঁ কিন্তু এই চিনেমাটো আচলতে প্ৰকৃত অসমীয়া শব্দ নহয় চিনেমাৰ সলনি চলচ্চিত্ৰ বুলি ক'ব লাগে আৰু আমাৰ দৈনন্দিন জীৱনৰ বিভিন্ন বেমাৰৰ সন্মুখীন হওঁ আমি সেই বেমাৰবিলাকৰ ভিতৰত আমি কওঁ যে হাই ব্লাড প্ৰেছাৰ বা বি পি হাই হোৱা বুলি কওঁ এই আচলতে বি পি হাই শব্দটো অসমীয়া শব্দ নহয় অসমীয়াত ইয়াৰ শব্দটো হৈছে উচ্চ ৰক্তচাপ ডায়েবেটিছ ডায়েবেটিছ শব্দটো অসমীয়া শব্দ নহয় ডায়েবেটিছ শব্দ অসমীয়া হৈছে মধুমেহ ৰোগ আমি দিনটোৰ শেষত ৰাতি যেতিয়া বিচনাত শুবলৈ যাওঁ তেতিয়া আমি ইজনে সিজনক গুড নাইট বুলি কওঁ এই গুড নাইটটো এটা ইংৰাজীৰ পৰা ধাৰে লোৱা বা ঋণে লোৱা এটা শব্দ যিটো আমি অসমীয়াত আচলতে শুভৰাত্ৰি বুলি ক'ব লাগে